মই নিজেই নিজেই ৰাতিপুৱা শুই উঠিয়ে হাঁহ কুকুৰা চফা কৰি মেলি ঘৰৰ কাম বন কৰি ঘৰৰ কাম বন কৰি চাহ তাহ দি পেনি ভাত পানী বনাই খাই বৈ আজৰি হয় দিনটো নিজৰ কামত সহায় কৰোঁ সহায় কৰা সেইদৰে ৰাতিপুৱা সেইদৰে কামত সহায় কৰি কাম বন কৰি মেলি নিজৰ কৰিবলগীয়া কামখিনিত ব্যৱসায় আৰম্ভ কৰোঁ ব্যৱসায় আৰম্ভ কৰি সেইদৰে ভাত পানী বনাই মেলি খাই বৈ আজৰি হৈ হৈ খাই বৈ আজৰি হৈ কামত ধৰোঁ নিজৰ কামত ধৰোঁ কামত ধৰোঁ কাম বন কৰি মেলি কেতিয়াবা কেতিয়াবা মানুহৰ লগত কথা পতাৰ ব্যৱসায় ব্যৱসায় কথা পাতি নিজৰ মনত মনত অটুট ৰাখোঁ তাৰ পিছত দিনটো কাম বন কৰি আজৰি হৈ আজৰি ঘৰুৱা কাম বন কৰি আজৰি হৈ

ঘৰৰ কামত সহায় কৰি সেইদৰে দিনটো কাম বন কৰি কাম বন কৰি ঘৰুৱা কামত সহায় কৰি মানুহ কাম বন

মানুহৰ লগত কথা বতৰা পতা আৰম্ভ কৰোঁ এইদৰে নিজৰ কাম কৰিও ঘৰুৱা নিজৰ কাম কৰিও আৰু বাহিৰৰ কামত বাহিৰৰ কাম বন কৰি তাতো সময় সময় ৰাখোঁ সেইদৰে কাম বন কৰি নোৱাৰিলে সোনকালে কাম বন কৰি মেলি কাম বন সহায় কৰিও আৰু নিজৰ কাম আজৰি কৰিও বেলেগ কাম বন কৰিও কৰি সহায় মানুহক সহায় কৰি দিওঁ সেইদৰে কাম বন কৰি কাম বন কৰি থাকিলেও বেলেগ কামত সহায় মানুহৰ লগত সহায় কৰোঁ সেইদৰে কাম সময় উলিয়াই কাম কাম কৰিও সময় উলিয়াই কাম কৰি থাকোঁ কাম কৰি সময় ব্যৱহাৰ কৰোঁ সময় ব্যৱহাৰ কৰাৰ পিছতো বহুত কাম আগবাঢ়ি থাকে সেইবোৰ কাম আকৌ নিজে নিজে লাহে লাহে কৰি কৰি সমাধা কৰি কৰোঁ সমাধা কৰি মেলি আকৌ কিছুমানৰ আন কামতো সহায় কৰি দিওঁ যেনে ভাত ৰন্ধা কাপোৰ ধোৱা ঘৰ সৰা ঘৰ সৰা কাপোৰ ধোৱা ঘৰ চফা কৰা কাপোৰ কানি ধুই মেলি ঘৰুৱা কামত সহায় কৰি দি সেইবিলাক কৰিও বহুতো সময় স্বাস্থ্য যত্ন লওঁ স্বাস্থ্য যত্ন লৈ ল'ৰা ছোৱালীকো সময়ত স্বাস্থ্য যত্ন লওঁ খোৱা বোৱা সুবিধা কৰি দিওঁ গা চা ধোৱা সহায় কৰি দিওঁ কাপোৰ কানি ধোৱাত সহায় কৰি দিওঁ তাৰ লগতে আলহী আহিলে সোধ পোছ কৰা হয় চাহ তামোল খোৱা হয় সেইদৰে নিজৰ কাম কৰিও আনৰ কামত সহায় কৰা কাম হ'ব সময় উলিয়াই ঘৰুৱা কাম বন কৰি সহায় কৰোঁ এইদৰে কাম বন কৰি মেলি আজৰি আজৰি হৈ মানুহৰ লগত কথা বতৰা খোৱা বোৱা কামতো সহায় কৰি দিওঁ ল'ৰা ছোৱালী পঢ়া শুনা ধোৱা পখলা সেইবোৰ কৰি মানুহৰ বহুত কামত সহায় কৰি দিওঁ আকৌ মানুহ আহিলে মানুহৰ লগত কথা বতৰা পাতি মেলি কিছুমান মানুহৰ ঘৰলৈ যাবলগীয়া হ'লে তাতো গৈ কিছুমান ধোৱা মেলা কামত সহায় কৰি দিওঁ সেইখিনি কাম কৰিয়ে বহুত সময় কৰি দিওঁ কৰি দিয়াৰ পিছত কেতিয়াবা সময় পালে আনৰ লগত বহি আলোচনা কৰোঁ কি কাৰ কি কথা কাৰ কি সমস্যা হৈছে বেমাৰ আজাৰৰ কথা আলোচনা কৰি এই তাৰ দুখ সুখৰ কথাত সমভাগী হওঁ সমভাগী হৈ দিনটো পাৰ কৰি পাৰ কৰোঁ দিনটো পাৰ কৰিও কৰোবাৰ কিবা প্ৰয়োজন হ'লে কিবা কামতো সহায় কৰি দিওঁ যেনে ল'ৰা ছোৱালীক কিতাপ পঢ়া মেলা কাপোৰ ধোৱা চাহ তামোল চাহ তামোল খোৱা আনৰ আন মহিলা বয়সস্থ মানুহ আহিলেও তাত চাহ তামোলৰ যোগান ধৰিও সময় যোগান ধৰোঁ চাহ তাহ খোৱা ভাত খোৱা মেলোৱা কৰি মানুহৰ বহুতো কাম যোগান ধৰোঁ এইদৰে ঘৰুৱা কামসমূহৰ বাবে সময় উলিয়াই বহুতো কাম সুফলে কৰি আগ সন্ধা সময় আগবাঢ়ি যায়